ঊনৈছ মে' দুইহাজাৰ ছয় পোন্ধৰ জুলাই দুইহাজাৰ দহ সাতাইছ নৱেম্বৰ দুই হাজাৰ বিশ পোন্ধৰ মে' দুইহাজাৰ দহ তিনি জুন দুই হাজাৰ তেইছ